অঁ কওকচোন অঁ যাব লাগিব আকৌ কোন কোন যাব আৰু ক'লৈ যাব বাৰু অঁ সেইটো তালৈ বেয়া নহয় নহ্ অঁ কিহত যাম বুলি ভাবিছে বাৰু অঁ মানুহ মই শুনাত মানুহ ওলাইছে বাৰু হেৰি দহজনমান যে মেজিককে ভাল হ'ব চাগে নহ্ অঁ অঁ

হয় নেকি অঁ অঁ ধৰিব তেৰ তেৰজনমান ধৰিব আৰু হেৰি এইটো কি কয় কি ক'ম কৈছিলোঁ আৰু খানা খোৱা বোৱাটো কি কৰিব অঁ অঁ তাতে ভাল বনাই খালে ভাল হ'ব সবেই মিলি মেলি বনাই মেলি অঁ অঁ পইচা তুলি পিনে এই ইয়াৰ পৰাই হেৰি এইটো কি কয় বজাৰ চজাৰ কৰি লৈ যাব লাগে আকৌ হয়নে কেৰাহী চেৰাহী লৈ যাব লাগে

অঁ অঁ তাৰপিছত এই কেৰাহী চেৰাহীবোৰ লৈ যাব লাগে হয় নাই তাতে শাক পাচলি কুটি মেলি হেৰি কৰিব লাগে তাৰপিছত মাংস চাংস কিবা নিম বুলি ভাবিছেনে কি অঁ অঁ লোকেলকে লৈ ল'ব লাগে লোকেলটো ভাল হ'ব কুকুৰাটোকে লৈ ল'ব লাগে হাঁহটো সবেই নাখাব এতিয়া অঁ অঁ তিনি কেজি চাৰি কেজিমান হ'লেই হৈ যাব চাগে হয়নে অঁ অঁ অঁ অঁ

বেয়া নহয় তাৰপিছতে আকৌ মানুহবোৰ সব এনেকৈ সবেই মিলি মেলি বনাই মেলি খাব লাগে হয়নে এনে পইচাটো কিমানকৈ তুলিব বাাৰু আৰু সৰু সৰু পোৱালী আপোনালোকৰ পোৱালীটো এনেকৈ সৰু সৰু পোৱালীবোৰক নিব নহয় চাগে অঁ অঁ অঁ অঁ

তেনেকৈ কৰিব লাগে অঁ অঁ অঁ অঁ তেনেকৈ ঘৰে ঘৰে গৈ তুলি ল'বগৈ লাগে অঁ অঁ অঁ অঁ অঁ অঁ কিমান তাৰিখে মানে এতিয়া জানুৱাৰী কেই তাৰিখে যাব বাৰু দুই তিনিমানতে ভাল হ'বনি নহ্ এক তাৰিখ মানে এক তাৰিখে আৰু ইমান ভাল মানুহ ধেৰ হ'ব যে অঁ ঠিক আছে হ'ব অঁ